স্থানীয় অর্থনীতিত আমাৰ অসমীয়া ভাবাই ভাষাই ব্যৱহাৰ কৰা যায় বেপাৰ বাণিজ্যত আমি অসমীয়া ভাষাই ব্যৱহাৰ কৰোঁ যিহেতু অসমীয়া ভাষাটোৱেই আমাৰ প্রধান আমাৰ স্থানীয় স্থানীয় ভাষা হিচাপে অসমীয়া ভাষাটোৱেই প্রধান বিভিন্ন ভাষা ভাষীৰ ব্যক্তিয়েও ব্যক্তি বজাৰলৈ আহিলেও তাতে কিন্তু অসমীয়া ভাষাটোৱে ব্যৱহাৰ কৰা হয় যেনে আমি কিবা এটা বস্তু আমি বজাৰলৈ গৈ লাগিলে আমি অসমীয়াতে কওঁ যে মোক এই অমুক বস্তুটো ইমান কেজি দিয়ক আলু পিঁয়াজ বা যিকোনো শাক পাচলি আমি অসমীয়াতে কওঁ আৰু বেপাৰীয়েও আমাক অসমীয়াতে কয় যে বজাৰত বা যিকোনো বাণিজ্য ক্ষেত্রত বিভিন্ন জনজাতিৰ মানুহ থাকে বিভিন্ন মানুহে বেপাৰ বাণিজ্য কৰে কিন্তু সকলোৰে আদান প্রদানৰ মাধ্যমটো অসমীয়াই হয় কিন্তু এইটো আমাৰ স্থানীয় ভাষা হিচাপে এইটো ভাষাক অসমীয়া ভাষাটোক বেছি গুৰুত্ব দিয়া যায় অসমীয়া ভাষাৰ টো সহজে আয়ত্ব কৰিব পাৰি সেইকাৰণে অসমীয়া ভাষাৰেই ব্যৱহাৰ হয় বেছিকৈ সকলো মানুহে বুজি পোৱা সহজে আয়ত্ব কৰিব পৰা ভাষাটো হ'ল অসমীয়া এটা সুন্দৰ ভাষা গতিকে আমি অফিচিয়েল হিচাপেও বেপাৰ বাণিজ্যৰ ক্ষেত্রতো বা বেংক আদি শিক্ষানুষ্ঠান আদি যিকোনো অনুষ্ঠানত সামাজিক যিবিলাক আমাৰ অনুষ্ঠান আছে সকলোতে আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰোঁ বেপাৰ বাণিজ্যৰ ক্ষেত্রত বিশেষকে অসমীয়াটো ব্যৱহাৰ কৰা যায় কিছুমান আমাৰ অসমীয়া শব্দ আছে যিবিলাক কমন হয় হিন্দীৰ সৈতে আৰু বিভিন্ন জাতিৰ জনজাতিৰ মাজত জনজাতিৰ লগত মিলা অসমীয়া শব্দ আছে যিবিলাক অসমীয়া শব্দ সকলো ভাষাতে ব্যৱহাৰ কৰা হয় যেনে কাগজ কাগজ বুলি ক'লে আমাৰ আৰৱীটো কাগজ বুলি কোৱা হয় হিন্দীতো কাগজ বুলি কোৱা হয় তেনেকুৱা কমন শব্দ কিছুমান আছে অসমীয়াত গতিকে এইটো ব্যৱহাৰ কৰিবলৈ সহজ হয় ত' আমি বেপাৰ বাণিজ্যত অসমীয়া ভাষা ব্যৱহাৰ কৰোঁ অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ ফলত আমাৰ যিকোনো কাম সহজ হয় সকলোৱে সহজে বুজি পায় যিহেতু এইটো আমাৰ স্থানীয় ভাষা স্থানীয় ভাষাত আমাৰ সকলোৰে কাৰণে বৰ মানে আমোদজনক আৰু ভাল লগা যাৰ ফলত আমাৰ কামবিলাক সহজ হৈ পৰে